হয় মই আগ আগৰ পৰাই মই কবিতা আৰু গল্প লিখি আহিছো আগৰ স্কুলৰ পৰা একেবাৰে মানে কলেজলৈকে মই গল্প কবিতা এনেকৈ লিখি খুব ভাল পাইছিলো লিখা মেলা বহুত কৰোঁ কৰি ভাল পাওঁ আৰু মই তেনেকৈ মই কলেজত ৱাল মেগাজিনৰ কাৰণে প্ৰত্যেক বছৰে মই লিখি আহি আছো আৰু সকলোৱে ছাৰ বাইদেউসকলে সকলোৱে মোৰ পঢ়া লেখাখিনি খুব ভাল পায় তেওঁলোকে পঢ়ি ভাল পায় মোৰ আৰু মোৰ লগৰবিলাকে লগৰ ল'ৰা ছোৱালীবিলাকেও খুব ভাল পায় আৰু মোৰ সৰু ভন্টী আৰু বাইদে ভন্টী আৰু ভাইটীসকলে তেওঁলোকেও মোৰ মানে লিখাখিনি পঢ়ি খুব ভাল পায় তাৰ পাছত বহুত ভাল পায় আৰু তেনেকৈ লিখি আহি আছো তাৰ পিছত সকলোতে মই লিখোঁ তাৰ পিছত মই এজনী ভন্টীয়ে মোক মোৰ দুবছৰতকৈ সৰু এজনী ভন্টীয়ে কৈ থাকে মোক বাৰে বাৰে কয় কলেজত লগ পালেই কয় তুমি ইমান ধুনীয়া কবিতা গল্প লিখা মোক কবিতা লিখা মোৰ পঢ়ি মানে বহুত ভাল লাগে মই সকলো কবিতা গল্পই মই মেগাজিনত দিলে মই মানে পঢ়োৱেই খুব ভাল লাগে আৰু তেতিয়া মানে মোক সদায় ক'বলৈ ধৰিলে তেতিয়া মই মনতে ভাবিলো ভন্টীজনীক মই এটা কবিতা লিখি উপহাৰ দিওঁ সেই বুলি আৰু মই তাইক এটা কবিতা লিখিলো লিখি পিনি মই কলেজত তাইক লগ কৰি দিলোগৈ আৰু কবিতাটো তাই পঢ়ি পঢ়ি চালে পঢ়ি চাই পেনি মোক কৈছে মানে লগ পাই এদিন যে বা তুমি সঁচাকৈয়ে ইমান ধুনীয়া কবিতা লিখা সঁচাকৈ বহুত ভাল লাগিল কবিতাটো পঢ়ি